অঁ অঁ হেৰি নবৌ এই বিহু পালেহিয়ে কাহানিকে খুন্দিব বাৰু দুইজনীয়ে একেলগে খুন্দিম বুলি ভাবিছোঁ অঁ কাইলৈকে মানে খুন্দিলে ভাল হ'ব নেকি অলপমান আগতীয়াকৈ তিল পিঠা গুড় পিঠা কাচি পিঠা গোটেইকেইবিধে বনাম আৰু একেলগে খুন্দিম আৰু তাৰপৰা বনাওতেও দুইজনীয়ে একেলগে বনাম আৰু তেতিয়া মই শিকাই মেলি দিম আৰু

অঁ শিকাই দিম গুড় নাৰিকল তাৰপিছত তিল সেইকেইবিধ আপুনি গোটাই মেলি লৈ আহিব আৰু

অঁ অঁ সেইকাৰণে দুইজনীয়ে একে ওচৰতে বহি দুফালে বনাম আৰু আৰু জুইতে বনাম আৰু দুফালে দুজনীয়ে হেৰি বহি ল'ম আৰু তিলপিঠা বনাই

তাৱা আমাৰখন আছে বাৰু আপোনালোকও এখন লৈ আহিব অঁ ঠিক আছে হ'ব তেনেহ'লে